মই মোৰ ফটোবোৰ মোবাইল আৰু লেপটপৰ জৰিয়তে এডিট কৰোঁ মই ব্যৱহাৰ কৰা কিছুমান ছফ্টৱেৰ হৈছে ৰেনিমি ইনশ্বট লাৰ এনেধৰণৰ কিছুমান ছফ্টৱেৰ মই ফটো এডিটৰ বাবে ব্যৱহাৰ কৰোঁ ফটোবোৰ এডিট কৰাৰ প্ৰয়োজনীয়তা হৈছে ফটোবোৰ এডিট কৰাৰ ফলত ফটোবোৰ দেখিবলৈ ভাল লগা হয় স্পষ্ট হয় ফটো এডিটিঙৰ জৰিয়তে ক'লা ক'লা মানুহ বগা হোৱা দেখা যায় ফটো এডিটিঙৰ এডিটিঙত এডিটিঙৰ জৰিয়তে যিকোনো এখন ফটো স্পষ্ট আৰু স্পষ্টভাৱে দেখা দেখি দেখা পাওঁ